অসমীয়া ভাষাটোত বহুত বৈশিষ্ট্য আছে অসমত যিহেতু বিভিন্ন ভাষা ভাষীৰ লোকে বাস কৰি আছে একেলগে সেই জনগোষ্ঠীসকলৰো একেলগে বাস কৰি আছে তেওঁলোকৰ ভাষা কিন্তু বেলেগ বেলেগ মিচিংৰ ভাষা বেলেগ বড়োৰ ভাষা বেলেগ অইনফালে তিৱা ভাষাটো বেলেগ কছাৰী বেলেগ সেইদৰে আৰু আমি দেখিব পাওঁ ৰাভাটো বেলেগ আৰু কিছুমান এতিয়া বৰ্তমান সময়ত অসমত বসবাস কৰা জনজাতিসকলেও বহু ক্ষেত্ৰত মানে তেওঁলোকে অসমীয়া ভাষাটোত গ্ৰহণ কৰি লৈছে অসমীয়া ভাষাটোকে গ্ৰহণ কৰি লৈ তেওঁলোকে অসমীয়া ভাষাতেই কথা বতৰা পাতে আৰু কেতিয়াবা তেওঁলোকৰ ভাষাটো সংমিশ্ৰণো হৈ যায় যিসকলে মিচিং কয় বড়ো কয় ৰাভা কয় তেওঁলোকে যদিহে আমাৰ অসমীয়া ভাষী লোকৰ লগত কথা বতৰা পাতিবলগীয়া হয় যিকোনো কাৰণত তেতিয়া তেওঁলোকৰ ভাষাটো সংমিশ্ৰণ এটা ৰূপ আমি দেখিব পাওঁ সেইবাবে আমাৰ অসমীয়া ভাষাটোত বিভিন্ন ভাষাৰ শব্দ জাতি জনজাতিমূলক শব্দ আৰু ইংৰাজী বাংলা যিহেতু আমাৰ অসমতে বা বাংলা ভাষী মানুহ বহুত আছে বঙলা ভাষী মানুহ বহুত আছে তেওঁলোকৰ প্ৰভাৱ পৰিও কিছুমান বাংলা শব্দও আমাৰ অসমীয়া ভাষাত সোমাইছে আৰু আমি ক'ব পাৰোঁ অসমীয়া বঙলা উৰিয়া এই ভাষাকেইটাৰ মূল সংস্কৃতেই সংস্কৃতৰ পৰা আহিহে এই ভাষাকেইটাই ৰূপ লৈছে অন্য অন্য অসমীয়া বাংলা উৰিয়া হিচাপে এক একোটা নিজস্ব ৰূপ এটা লৈছে যদিও মূল সিহঁতৰ একে সেইবাবে আমি অসমীয়া ভাষাটোত বহুত বৈশিষ্ট্য দেখিব পাওঁ ইয়াৰ ব্যাকৰণগত আৰু উচ্চাৰণগত কিছু পাৰ্থক্য আছে অসমতে অসমীয়া অসমতে বসবাস কৰা মিচিং সকলে হওক বড়োসকলে হওক তেওঁলোকে ৰোমান লিপি বা কিছুমানে দেৱনাগৰী লিপি ব্যৱহাৰ কৰে উচ্চাৰণৰ ক্ষেত্ৰতো পাৰ্থক্য দেখা পাওঁ ব্যাকৰণিক দিশতো তেওঁলোকৰ আমি পাৰ্থক্য দেখা পাওঁ আমি অ বা আ ধ্বনিটো যিদৰে উচ্চাৰণ কৰোঁ বা মিচিং ভাষাত অঁ বিভিন্ন ভাষাত মহাপ্ৰাণ ধ্বনিৰ উচ্চাৰণেই বহুত বেছি প্ৰয়োগ কৰে অল্পপ্ৰাণ ধ্বনিৰো প্ৰয়োগ বহুত কম কৰে তেনেকুৱা বহুত বৈশিষ্ট্যই বা ব্যাকৰণত ব্যা ব্যাকৰণিক দিশতো আমি বহুত বৈশিষ্ট্য দেখিব পাওঁ উচ্চাৰণৰ বিভিন্নতা থাকে অসমত এতিয়া উপভাষাৰ ক্ষেত্ৰতো যদি কওঁ কামৰূপী উপভাষা আছে গোৱালপৰীয়া উপভাষা আছে কামৰূপী উপভাষাত আ ধ্বনিটো আ কাৰ ধ্বনিটো বেছি ব্যৱহাৰ হয় ওচৰা ওচৰিকৈ আ কাৰ ব্যৱহাৰ হয় কিন্তু আমাৰ অসমীয়া ভাষাত বা মান্য ভাষাত তেনেকুৱা আমি দেখিব পাওঁ দেখিবলৈ নাপাওঁ বা গোৱালপৰীয়া ভাষাটো কেতিয়াবা কেতিয়াবা কিছুমান ভাষা কিছুমান ধ্বনি বা বৰ্ণৰ লোপ হৈ যায় ৰ টোৱে বিশেষকৈ ল ৰ লোপ হৈ যায় কেতিয়াবা ৰাতিটো ৰাতি ৰাইত কিবা এনেকৈ কয়

লোমটো নোম কয় তেনেকুৱা বিভিন্ন আমি শব্দ আমি দেখিবলৈ পাওঁ সেই আটাইবোৰ শব্দই অসমীয়া ভাষাত আহি মিলিত হৈ অসমীয়া ভাষাটো কিছু পৃথক এটা ৰূপ এটা আনি দিয়ে